হেল্ল' মাইনাদা ঘৰতে আছনে মানে কি হ'ল জাননে মোৰ ইয়াতে হস্পিটেল ক'ত আছেনো মানে মই আমাৰ বাৰীৰ পাছফালৰ পৰা কঁঠাল এটা ছিঙি আনিলোঁ আনি পেলাই কঁঠালটো কাটিবলৈ লওঁতেই দাখন মানে বদোৱা আছিলে একদম আহি পেলাই বুঢ়া আঙুলিটোৰ একদম মাজতে দুচেও কৰিছে নহয় মোৰ জাননে এনেকুৱা তেজ গৈছে এতিয়া মানে হস্পিটেলখন তুমি মোক এড্ৰেছটো কৈ দিয়াচোন তুমি ঘৰত আছা নেকি মোৰ লগত গৈ দিব পাৰিবা বাইকৰ তেল আছেনে মই তোমাক তেলটো ভৰাই দিম তুমি মোৰ লগত গৈ দিয়াচোন মানে মোৰ ঘৰত কোনো নাই জানানে ইমানেই তেজ গৈছে নহয় মই একোৱেই কৰিব পৰা নাই আঙুলিটো আৰু এইটোতো মানে বেজি নল'লে একো কামেই নহ'ব ঠিক আছে মই তোমাক বাইকৰ তেলটো ভৰাই দিম তুমি মোৰ লগত গৈ দিয়া নহ'লে মোক তুমি এই ইয়াৰ পৰা অকণমান আমাৰ ঘৰৰ পৰাতো যাব লাগে টমটমত উঠিবলৈ তুমি টমটমত মোক উঠাই থৈ আহা মেডিকেলখনৰ এড্ৰেছটো মোক খালী তুমি পঠাই দিবা কাৰণ মই নতুনকৈ আহিছোঁ ন ইমান ভালকৈ নাজানো আৰু মই মেডিকেলৰ মানে অকণ মই ভয়ো খাওঁ মানে মেডিকেললৈ যাবলেৈ অকণমান মানে অকলে সেইকাৰণে লগত গৈ দিলে মই ভাল পালোহেঁতেনে মানে তুমি মই বাইকৰ তোমাৰ তেলটো ভৰাই দিম তুমি সেইটো টেনশ্যন ল'ব নালাগে তুমি খালি মোৰ লগত গৈ দিয়া অঁ মানে দাখনত মামৰ আছিলে আৰু সেইটো কাৰণে মানে মই অকণ বেছি ভয় খাইছোঁ মানে সোনকালে বেজিটো লোৱাটো মানে খুব জৰুৰী সেইটো কাৰণে তুমি মোৰ লগত গৈ দিয়া অঁ ঠিক আছে বাৰু হ'ব তুমি মোৰ লগত গৈ দিবা আৰু তাতে গৈ পেলাই ইমাৰজেঞ্চিত মানে ইমাৰজেঞ্চিত সোমালেই হ'ব ন তাতে মানে মই যদি কওঁ আৰু তেওঁলোকে বেজিটো দি দিব মানে এটা বেজি ল'লে হ'বনে নে মই বেজি কেইবাটাও ল'ব লাগিব বাৰু তিনিটামান ল'ব লাগিব ন অঁ মানে মই সেইটো কথা গম পাওঁ তিনিটামান ল'ব লাগিব বুলি কিন্তু মোক বেজিলৈও বহুত বেছি ভয় লাগে সেইটো কাৰণে মানে ভাবিছোঁ ঘৰতো কোনো নাই তোমাক লগত লৈ যাওঁ নেকি তুমি এইকণ হেল্প কৰি দিয়া আৰু মোক যেন তেনে অঁ মানে মই এদিন মানে মেডিকেলখনলৈ যদি মই গৈ ল'ব পাৰোঁ মানে চিনি পাওঁ মেডিকেলখন তেতিয়া আৰু মই নেক্সট কিবা হ'লে যাব পাৰিম কিন্তু এইবাৰ তুমি মোৰ লগত গৈ দিয়া আৰু সেইটোকে তোমাক মানে বহুত বহুত ধন্যবাদ যদি তুমি মোৰ লগত গৈ দিয়া আৰু ঠিক আছে ধন্যবাদ